অ কওকচোন অ' আছোঁ ৰ'ব ও কানি কাপোৰ বাৰু দুই এখন ধোৱা এনেকৈ ধুই আছোঁ আৰু আকৌ ধুব লাগিব বাৰু বিহুৰ যোগাৰ এ নাৰিকল আনিলো তিল আনিলো তাৰপিছত গুড় আনিলো এই বৰা চাউল অনা হোৱা নাই হ'ব মানে বৰাচাউলটো আনিব পৰা নাই আকৌ তেনেকৈয়ে কৰে যদি হ'ব দিয়ক যাম অ হ'ব দিয়কচোন মই যাম বাৰু কি কি পিঠা বনাম এই হেৰি তেল পিঠা বনাম তাৰপিছত বগা পিঠাটো বৰা চাউলৰ তাৰপিছত আকৌ এটা ঘিলা পিঠা বুলি কয় যে সেইটো বনাম তাৰপিছত আকৌ নাৰিকলৰ লাড়ু আকৌ এটা ভজা লাৰু বুলি কয় যে এই মিঠৈ দি সেইটো বনাম বনাম আৰু এনেকৈ চুঙা পিঠাটো যদি আপোনালোকৰ অ আপোনালোকৰ যদি বনায় তেতিয়া তাৰে আপোনালোকৰ লগতে বনাম আৰু অ হ'ব দিয়ক অ হ'ব অ হ'ব দিয়ক দিম দিয়ক অ হ'ব দিয়ক আছে দিয়ক ভালে অ তাতে খুন্দিম আপোনাৰ লগতে কোনে আপোনালোকৰতো অ হ'ব দিয়ক অ সেইবিলাক সব অনা হ'ল যে মানে এই হেৰিটোহে বৰা চাউলটোহে অনা হোৱা নাই হ'ব দিয়ক মিঠৈ হেৰি এক কিলো আনিছে কমিলে আপোনাৰ পৰা ল'ম আৰু অ হ'ব দিয়ক ও হ'ব দিয়ক অ মাছ মাংসবিলাক এই বইলাৰ আনিব বা কোনোবাই যদি পঠা খায় ল'ৰা ছোৱালীবিলাকে পঠা নাখায় আজিকালি পঠাৰ মাংসবিলাক এইবিলাক নাখায় মই মাংস বাৰু মই সেইবিলাক এৰিছোঁৱেই মাংস মই খালে ল'ৰাটোৱে বা এই দেউতাকে খাব

আৰু ছোৱালী দুজনী যদি খায় সিহঁতেও অলপ চলপ খাব এনে সিহঁতেও নাখায় আপুনি কি আনিলে

হ'ব দিয়ক সেনেকৈয়ে নাপালেওতো নহ'ব নহয় বছৰতহে